আমাৰ অঞ্চলত সাধাৰণতে খেলা খেলবিলাক যদি আমি ক'বলৈ যাওঁ ফুটবল ভলীবল ক্ৰিকেট বেডমিণ্টন আৰু লুডু কেৰম চেচ আৰু আছে যি আমি গাঁৱলীয়া খেল সেই গাঁৱলীয়া খেলবিলাক যদি ক'বলৈ যাওঁ মাৰ্বল গুটি তাচপাত যি এইটো পৰিৱেশ অনুযায়ী আমাৰ খেলা হয় লগতে এই অঞ্চলত খেলা খেলবিলাক কিছুমান খেল কিন্তু জনপ্ৰিয়তা বেছি বেলেগ বেলেগ অঞ্চলত দেখা নাযায় উদাহৰণস্বৰূপে যদি আমি ক'বলৈ যাওঁ মাৰ্বল খেলটো আৰু বেছি আমি যদি ক'বলৈ যাওঁ সাধাৰণতে এই খেলটো কিন্তু বেলেগত ইমান দেখিবলৈ পোৱা নাযায় কাৰণ কাৰণ এই খেলটো মানে যদি ক'ৰবাত বেলেগত দেখিবলৈ পোৱা যায় কিন্তু সেইটো নিয়ম অনুযায়ী বেলেগ বেলেগ হোৱা দেখা যায় কাৰণ এই মাৰ্বল খেলটো মানে এতিয়া জনপ্ৰিয়তা খেল নহয় ইমান কিন্তু বাকী খেলবিলাক কিন্তু জনপ্ৰিয়তা হোৱাৰ কাৰণে সেই প্ৰতিটো অঞ্চলতে আমি এইবিলাক খেল দেখিবলৈ পাওঁ য'ত এটা মিলা প্ৰীতি সমন্বয়েৰে এইবিলাক খেল খেলা হয় অকল মাৰ্বল খেলটোৱে আমাৰ অঞ্চলত খেলা মাৰ্বল খেলটোৱে আমি বেলেগ অঞ্চলত ইমান খেলা দেখিবলৈ পোৱা নাযায় কাৰণ মাৰ্বলৰ জনপ্ৰিয়তাটো ইমান বৃদ্ধি নহয় কাৰণ এই মাৰ্বলটোক এটা সৰু বয়সৰ পৰা সমন্বয়ৰ মানে যি মিলা প্ৰীতি যি যোগ সেই যোগ সেই নিয়মটো দৰে খেলা হয় এই মাৰ্বল খেলটো এটা সীমিত সময়ৰ বয়সলৈকে খেলা হয় তাৰপিছত এই গেমটো আমি খেলা দেখিবলৈ পোৱা নেযায় সেইকাৰণেই এই খেলটোৰ জনপ্ৰিয়তা বহুত কম